হয় কওক নমস্কাৰ বাইদেউ হয় হয় হয় আপুনি কেতিয়া আহি পালে দেলহিৰ পৰা অসম আপুনি এতিয়া ক'ত আছে হয় আপুনি হয় আপুনি এনেই তাৰমানে ক'ত অসমৰ ক'ত ক'ত ফুৰিম বুলি ভাবিছে কওকচোন সেই হিচাপত মই আপোনাক ক'ম হয় অ' ঠিকে বাৰু নহয় এনেকৈ মানে যোৱা দুবছৰৰ পৰা অসমত এইটো সময়ত বান বৰষুণটো অলপ বেছিকৈ দি আছিলে বানপানী হৈছিলে কিন্তু এই যোৱা দুবছৰৰ পৰা তাৰমানে অলপ অলপ এঠাইত দিলে আকৌ বেলেগ এঠাইত মানে খন্দ বৃষ্টি নিচিনা হৈ আছে অলপ শ্বিলংৰ নিচিনা শ্বিলং কেৰেলাৰ নিচিনা হৈছে বতৰটো বৰষুণবোৰ তাৰমানে কোনো সঠিক সময় নাই আৰু ক'বাৰ পৰা ডাৱৰ অলপ উঠাই আনিলে দিলে বৰষুণ ইয়াতে দিলে বেলেগ এঠাইত সেইটো সময়ত নিদিবও পাৰে অ' আপুনি আহিব পাৰে বাৰু মই আপোনাক কি কি আপুনি চাব সেইখিনি বিষয়ে ক'ব মই আপোনাক ঠিক সেইদৰে দেখাম বতৰটো এনেকৈ কিন্তু পৰিৱৰ্তন হোৱাৰ কাৰণে অলপ বেমাৰ আজাৰো বেছি হৈছে আপুনি সেইটো কাৰণে অকণমান পাৰিলে ঔষধ পাতিবোৰ লৈ আহিব লগত আপোনাৰ সুবিধা হ'ব তেতিয়া হয় হয় ঠিকে আছে বাৰু হয় আপুনি আহিব থেংক ইউ